মোৰ বাগিচাত উৎপাদিত শাক পাচলিসমূহ যিহেতু মই মহিলা মই গৈ বজাৰত নিজে গৈ বিক্ৰী কৰিব নোৱাৰোঁ গতিকেলৈ মই মধ্যভূগীৰ সহায় ল'বলগীয়া হয় মধ্য ভোগীয়ে মোৰ পৰা বজাৰতকৈ কম মূল্যত মোৰ শাক পাচলিখিনি লৈ যায় সেইফালৰ পৰা ক'বলৈ গ'লে মই শোষণ কৰিছে বুলি ক'ব পাৰোঁ তথাপিতো যিহেতু মই মহিলা মই বজাৰত গৈ মোৰ শাক পাচলিুসমূহ তাত মই বিক্ৰী কৰিব নোৱাৰোঁ মোৰ অসুবিধা আছে সেইফালৰ পৰা মোৰ মোক মধ্যভূগীয়ে সহায় কৰিছে বুলি মই ক'ব পাৰোঁ কাৰণ মধ্যভূগীসকলে মোৰ বাগিচাৰ পৰা মোৰ শাক পাচলিসমূহ নিজেই চিঙে আৰু নিজেই ওজন কৰি তেওঁলোকে বজাৰলৈ লৈ যায় আৰু সেই সেই সময়ত মই কোনোধৰণৰ কষ্ট কৰিবলগীয়া নহয় যিমানখিনি তেওঁলোকে শাক পাচলি মোৰ পৰা লয় তাৰ বিনিময়ত মোৰ মূল্য দি যায় কিন্তু মই বজাৰৰ মূল্যতকৈ মই মানে মোৰ ঘৰৰ পৰা নিয়াৰ কাৰণে মই অলপ কম মূল্যত মই শাক পাচলিসমূহ বিক্ৰী কৰিবলগীয়া হয় যদিও যদিও মধ্যভোগীয়ে মোক সহায় কৰিছে আৰু শোষণ কৰি আৰু শোষণ কৰিছে বুলি ভাবিলেও কিন্তু মোৰ মই মধ্যভোগীৰ সহায় অবিহনে মই মোৰ বাগিচাৰ শাক পাচলিসমূহ মই বিক্ৰী কৰিব নোৱাৰিম